হেল্ল' বাজাজ এজেন্সি হয়নে কালি যে আপোনাৰ গাড়ীখন যে ঠিক কৰিছিলোঁ অঁ তাকে এতিয়া মানে আহি আছোঁ বাৰু অঁ তাকে আপোনাৰ আকৌ আহি থাকোঁতে আপোনাৰ আধা ৰাস্তাত মানে গাড়ীখন অলপ বেয়া হ'ল আৰু ইমান বেয়া বেয়া ৰাস্তাইদি নি সোমোৱাইছে গাড়ীখন গোটেই মানে সবৰে অৱস্থা বেয়া হৈ গৈছেগৈ তাৰপিছত এতিয়া আকৌ আপোনাৰ ড্ৰাইভাৰজনকো আকৌ পইচা বেছিকৈ লাগে নহয় এতিয়া বাৰু কেনেকৈ বেছিকৈ দিয়ে আপোনাৰ লগত যিটো মানে পইচাৰ কথা পতা হৈছিল তাতকৈ এতিয়া বেছিকৈ বিচাৰিছে ছয় সাত হেজাৰ টকা বিচাৰিছে সেইটো এতিয়া কেনেকৈ দিম এতিয়া আকৌ আপোনাৰ ড্ৰাইভাৰজনৰ ব্যৱহাৰটোও বেয়া ইমান বেয়া বেয়াকৈ কৈছে ষ্টুডেণ্টবোৰক সবেইতো ভাল পোৱা নাই ন' সবেই এতিয়া মাৰিব ধৰিছে মই মানে যেন তেন ৰখাই মেলি থৈছোঁ আৰু কি ক'ব আৰু মানে ইমানেই বেয়া আপোনালোকৰ এজেন্সিটো মানে ভাল বুলি শুনিছিলোঁ তাৰপিছত এতিয়া মানে কি ক'ম আৰু ইমানেই বেয়া ব্যৱহাৰ কৰিছে ন' আপোনাৰ ড্ৰাইভাৰজনে তাকে মানে কি কৰোঁ এতিয়া পইচা চইচা নিদিওঁ নেকি আৰু আপোনালোকক এনেকৈ ৰাখি পেলাই থৈ দিওঁ আৰু